যোগাসনত মই যোগাসনত মানে কি হ'ল যেতিয়া লগডাউন আছিলে তেতিয়া মই হেৰি কৰিছিলোঁ তাৰমানে অনলাইন হেৰি কৰ্চ এটা লৈছিলোঁ মই যোগাসন কৰিছিলোঁ তাতে লগৰবিলাকৰ লগত কৰি পেলাই মই ভাল পাইছিলোঁ আৰু ঘৰত কৰি কৰি এলাহ লাগে অকণমান এলাহ লাগে ঘৰত তাৰমানে কেনেকুৱা হয় অকলে অকলে যেন ময়েই যেন জগতখনত যোগাসন যেন অকলে ময়েই কৰি আছোঁ যেন মোৰে যেন কপাল আৰু এনেকুৱা টাইপৰ এটা ফিলিংচ এটা আহেই নহা নহয় আৰু মই এতিয়া আৰু যোগাসনত গৈ আছোঁ আমাৰ ওচৰতে মন্দিৰ এটাত তাৰমানে যোগাসন শিকাই আছে তাতেই যাই আছোঁ মই যোগাসন কৰাৰ কাৰণে তাতে ৰয় বুলি মাধৱ ৰয় বুলি এজন হেৰি যোগাসনৰ গুৰু এজন আহে যোগাসন শিকাই আছে আমাক ট'টেল আমি হেৰি আছোঁ বত্ৰিছটা মানুহ আমি যোগাসন শিকি আছোঁ গোটেই কেইটা লগ লাগি হাঁহি ফূৰ্তি কৰি যোগাসন কৰি এটা যিমান ভাল লাগে ঘৰত অকলে অকলে অকণমান যিমানেই ভাল নহওক বস্তুটো আমিও জানো যোগাসন যথেষ্ট ভাল ব'ৰ হোৱা বুলি ক'লে এইটোত অকণমান হেৰিয়ে হ'ব আৰু জগৰেই লাগিব যোগাসনটো কৰি ব'ৰ নালাগে কিন্তু অকণমান এলাহ ভাৱ এটা আহেই যোগাসন আৰু ঘৰৰ টেনচন আৰু ঘৰৰ ঝাৰু দিয়া মুচা এইবিলাক টেনচন এটা গাত লাগি থাকে গতিকে আমি তাতে যায় যেতিয়া আমি যোগ কেন্দ্ৰটোত যায় যেতিয়া যোগাসন কৰিম তেতিয়া আমাৰ এলাহ ভাৱটো নাহেই আৰু সবে কৰি আছে মইও কৰিম এনেকুৱা এটা নিজৰে উৎসাহ এটা আহে আৰু মাইন্ডত সেইকাৰণে যোগ কেন্দ্ৰত যায় পেলাই যোগাসন কৰাটোত মই বেছি গুৰুত্ব দিওঁ তথাপিতো এলাহ নকৰি ঘৰত কৰাটোও বেয়া নহয় ঘৰটো কৰিব পাৰিলে ভাল বাৰু যোগাসনটো